এইটো অসমত লাগিছে নেকি নম্বৰটো একচুয়েলি মই বাহিৰৰ পৰা কৈছিলোঁ মুম্বাই দিল্লীৰ পৰা কৈছিলোঁ একচুয়েলি মই মানে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে আপোনালোকৰটো অসমত চাহ খেতিৰ বাবে খুব জনপ্ৰিয় ন অ' আপোনালোকৰ অ' আপোনালোকৰ পৰা আমি জানিব পাৰিম নে চাহ কেনেকৈ হয় আচ্ছা মই একচুয়েলি মোৰ একচুয়েলি বিজনেছ আছে সেইবাবে মই সুধিছোঁ মই এজনী মানে বিজনেছৱেমেন হয় মই আপোনাৰ কথা সেইবাবে সুধিছোঁ যে মই নাম্বাৰটো কেনেকে পাইছিলোঁ মই গম পাইছোঁ যে অসমত চাহ খেতি হয় মই অসমৰ পৰাই পঢ়া শুনা কৰিছোঁ কিন্তু মোৰ ইয়াত চাৰ্ভে কৰিছোঁ আৰু জানো জানো অ আচ্ছা

আচ্ছা থেংকিউ আচ্ছা